অসমত থকা মানে ধৰ্মীয় প্রতিষ্ঠানসমূহ ধৰি লওক যেনেকৈ আমি নামঘৰলৈ যাওঁ বা মন্দিৰ যেনেকৈ কামাখ্যা মন্দিৰ শিৱদৌল এইবিলাক আমি মানে পৱিত্ৰ মনেৰে যাওঁ যাতে আমাৰ মনৰ বাঞ্ছাবোৰ পূৰণ হয় আমি কিবা এটা মনতে ভাবি আগ কৰি থলে তাত গৈ পেলাই আমি মানে ভগৱন্তৰৰ চৰণত কথাবিলাক কওঁ তাৰপৰা গৈ ধৰি লওক নাম ঘৰলৈ যাওঁ কেতিয়াবা ভালকৈ ধৰি লওক নিজেই নিজৰ শৰীৰটো পৱিত্ৰ কৰি ভালকৈ ধৰি লওক উপবাসে থাকি গৈ তাত চাকি জ্বলাই মানে সেৱা কৰোঁ আৰু তাৰ বাদেও মন্দিৰলৈ গ'লেও ধৰি লওক তাত গৈ আমি ভালকৈ মানে নিজৰ কিছুমান মানে হেৰি শৰাই দিওঁ শৰাই দি পেলাই চাকি জ্বলাই মেলি নিজৰ সকলো মনৰ কথা কৈ হেৰি কৰোঁ কিছুমান নিয়ম নীতি পালন কৰোঁ আৰু তাত গৈ ধৰি লওক কিছুমানে দান দক্ষিণা কৰে তেনেকৈও কৰে ধৰি লওক গৈ ভাল লাগে আৰু আকৌ আমি ধৰি লওক ভাদ মাহত আমি নাম ঘৰলৈ যাওঁ সদায় নাম ঘৰত নাম লওঁ সদায় গৈ ভাল লাগে তেনেকৈ গোটেই ভাদ মাহটোত নাম ঘৰত নাম গোৱা হয় পুৰুষ মহিলা উভয়ে সকলো গৈ তাত শৰাই দিয়ে নাম ঘৰত গৈ পেলাই নাম প্ৰতিষ্ঠা মানে হেৰিয়াত সেও নাম গাই মেলি মানে সকলোৱে মনবিলাক মানে খুব পৱিত্ৰ লাগে আৰু সেই গতিকে আমি ধৰ্মীয় ধৰি লওক যেনেকৈ আমি শিৱৰাত্রি হেৰিয়ত ধৰি লওক তেনেকৈ শিৱ মন্দিৰলৈ গৈ যাওঁ গৈ তাত মানে আমি চাকি ধূপ জ্বলাই মনৰ সৎ বাঞ্ছাবোৰ পূৰণ কৰিবৰ কাৰণে সেৱা কৰোঁ সেয়ে মন্দিৰলৈ যোৱা হয়